মোৰ ক'ব গ'লে চবতকৈ সমস্যাৰ পিৰিয়ডটো আহিছিলে মোৰ দুজনী বা বিয়া হোৱাৰ পিছত বিকজ তাইৰ পিছত গোটেই মানে ঘৰৰ যিমান কাম আছিলে যিমান চব আছিলে চব মোৰ ওপৰত আহি গৈছিলে যিহেতু মা দেউতা দুয়োটাৰে এইজ হৈছিলে আৰু বেমাৰী হয় চ' আগতেতো বাহঁত আৰু মই মিলিকেনে কৰি লৈছিলোঁ কামবোৰ বাত তাৰপিছত গোটেইখিনি বাহঁতৰ যিহেতু বিয়া হৈ গ'ল গোটেই মেডিকেলৰ দৌৰা দৌৰি ঘৰৰ বজাৰ কৰা ঘৰ চম্ভালা সেইবোৰ চব মোৰ অকলে কৰিবলগীয়া হ'ল আৰু তাৰ লগে লগে মই এটা এস্পিৰেন্টো আছিলোঁ যিহেতু মোৰ পঢ়িবও লাগি আছিলে ছ' সময়তো মিলাওঁতে মোৰ খুব প্ৰব্লেম হৈ গৈছিলে মোৰ সেইটো সময়ত দোকানৰো কাম থাকি যায় যিহেতু দোকানত এতিয়া দেউতা অকলে থাকে দেউতাকো হেল্প কৰিব লাগে একেলগে মই মানে দিনতে দৌৰা দৌৰি কৰিবলগীয়া হৈছিলে আৰু এইকাৰণে মোৰ প্ৰিপীয়েৰেচনো যিহেতু অলপ খতি হৈছিলে মই প্ৰিপীয়েৰেচন যিখিনি পঢ়িব লাগিছিলে মই সিমান পঢ়িব নোৱাৰিলোঁ আৰু সেইটো কাৰণে মোৰ অলপ সময়তো বেছি লাগি গ'ল আৰু এই দৌৰা দৌৰিৰ মাজত মই মোৰ চিন্তাও বাঢ়ি যায় আৰু চিন্তা বাঢ়িলে যি হওঁক এফেক্ট কৰে পঢ়া শুনা এটা কনচেন্ট্ৰেচন ভঙাৰ কাৰণে এফেক্ট কৰে সেইটো যিটো এটা ফ্ল' থাকে পঢ়া শুনাৰ সেই ফ্ল'টো নোহোৱা হৈ যায় আৰু যিবোৰ বস্তু মই ধৰক পঢ়িছিলোঁ সেইবোৰ বস্তু পাহৰা যায় কিয়কি ডে টু ডে পঢ়া শুনাৰ লগত টাছত কেতিয়াবা এতিয়া থকা নাযায় হস্পিতেলত দৌৰা দৌৰি কৰি থাকোঁতে আৰু হস্পিতেলো বিভিন্ন হস্পিতেল থাকে বিভিন্ন ডক্টৰ থাকে সিহঁতৰ চবৰে বেলেগ এডভাইছ থাকে বেলেগ মেডিচিনছ খুৱাব থাকে আকৌ মেডিচিনছ কেঞ্চেল কৰাইকেনে আকৌ বেলেগ খোৱাব লাগে আৰু সেইবোৰ সমস্যাত মোৰ মায়ো ভুগিছে মোৰ দেউতায়ো ভুগিছে আৰু সেইবোৰ ক'ব গ'লে মোৰ বাহঁতেও যিহেতু ইহঁতে পাৰা নাছিলে কৰিবলৈ ইহঁতেও খুব দুখ হৈছে যে ইহঁতেও আমাক সহায় কৰিব পৰা নাছিলে সিহঁতে আহিব পৰা নাছিলে মা দেউতাক চাব পৰা নাছিলে কিন্তু যি হওঁক সেই সময়তো এতিয়া আমাৰ গ'ল সেই সময়তো গৈকেনে এতিয়া যিহেতু এটা পৰ্যায়ত আহি পালোঁ য'ত মই চাকৰি কৰি আছোঁ আৰু এতিয়া বেমাৰো আগৰ নিচিনা তেনেকে অলপ কমিছে আৰু এতিয়া বাকী যিবোৰ অঁ ৰেছপঞ্চিবিলিটিছ আছিলে দায়িত্ব যিবোৰ আছিলে মোৰ সেই দায়িত্বখিনি মই এতিয়া কমিছে এতিয়া মই কৰিব পৰা হৈছোঁ এতিয়া চব মোৰ অলপমান গ্ৰীপত আহিছে নতুন নতুন যেতিয়া হৈছিলে বিয়া হোৱাৰ পিছত তেতিয়া মানে মোৰ একদমেই দিশাহীন আছিলোঁ জনা নাছিলোঁ যে ক'ৰ পৰা আৰম্ভ কৰো ক'ৰ পৰা কি কৰোঁ ক'ৰ পৰা কাম কৰা যায় বাহঁতৰ লগত যোগাযোগ কৰিছিলোঁ কিন্তু ইহঁতেও সদায় সময় দিব নোৱাৰে ত' নিজে নিজে কাম কৰি কৰি নিজে নিজে শিকিলোঁ অঁ নিজে নিজে অলপমান এটা অলপমান কমফৰ্ট জ'নত আনিলোঁ কামখিনি এতিয়া গৈকেনে চব বস্তু অলপমান কৰোঁ কৰিব পাৰিছোঁ মোৰ যিখিনি দায়িত্ব আছে সেইখিনি পালন কৰিব পাৰিছোঁ মা দেউতাকো চাব পাৰিছোঁ আৰু নিজৰ যিখিনি পঢ়া শুনা সেইখিনিও ৰাখিকেনে চাকৰি এটা লৈ ল'ব পাৰিছোঁ মই